মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল মই মানুহক কেতিয়াও মিছা কথা নকওঁ আৰু মোৰ দূৰ্বলতাবোৰ হ'ল মই সকলোকে সহজেই বিশ্বাস কৰি লওঁ